হিমা দাস হিমা দাস হৈছে অসম তথা ভাৰতবৰ্ষৰ এগৰাকী প্ৰতিভাৱান দৌৰ খেলুৱৈ এখেতৰ ঘৰ হৈছে নগাঁও জিলাৰ ধিং বুলি এটুকুৰা বহুত ভিতৰুৱা অঞ্চলত হিমা দাসক চমুকৈ ধিং এক্সপ্ৰেছ বুলিও কোৱা হয় তেখেতৰ ঘৰ অৱস্থা পাতিও সিমান বৰ বিশেষ ভাল নহয় যদিও তেখেতে বহুত কষ্ট কৰি বহুত অনুশীলন কৰি অসম তথা ভাৰতবৰ্ষৰ হৈ দৌৰ প্ৰতিযোগিতাত অলিম্পিকত অংশগ্ৰহণ কৰি অসমলৈ সুনাম অৰ্জন কঢ়িয়াই আনিছিলে লাভলীনা বৰগোঁহাই লাভলীনা বৰগোঁহাই হৈছে ভাৰতৰ ভাৰতৰ বক্সাৰ লাভলীনাৰ জন্ম হৈছিল ঊনৈছশ সাতান্নবৈ চনৰ দুই অক্টোবৰ গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ বাৰমুখীয়া নামৰ এখন ভিতৰুৱা গাঁৱত জন্ম গ্ৰহণ কৰিছিল লাভলীনা ভাৰতৰ এগৰাকী প্ৰতিভাৱান বক্সাৰ খেলুৱৈ তেখেতে দুবাৰকৈ অলিম্পিকত খেলত যোগদান কৰিছে পেৰিচ অলিম্পিকত তেখেতে চীনৰ প্ৰতিদ্বন্দ্বি লি কিয়ানৰ হাতত পৰাস্ত হৈ ঘূৰি আহিবলগীয়া হৈছিলে দ্বিতীয়বাৰ টকিঅ' অলিম্পিকত সেই একেগৰাকী বক্সাৰ চীনৰ লি কিয়ানৰ হাতত পৰাস্ত হ'বলগীয়া হৈছিল তথাপিতো লাভলীনা বৰগোহাঁই অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ যিহেতু এগৰাকী ভিতৰুৱা অঞ্চলত জন্ম গ্ৰহন কৰি গোলাঘাট ডিষ্ট্ৰিক্টৰ অসম তথা ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিছে আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ লাভলীনা বৰগোহাঁই শৈশৱকাল বৰপথাৰ বাৰেখুৰীয়া গাঁৱতেই খেলা ধূলা কৰি ডাঙৰ দীঘল হৈ ভাৰতবৰ্ষলৈ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতৰ নামত বৰপথাৰত এটা বক্সিং ক্লাবো গঠন কৰা হৈছে লাভলীনা বৰগোহাঁয়ে তাতেই প্ৰশিক্ষণ দিয়ে বিভিন্ন অঞ্চলৰপৰা কণ কণ শিশু শিশু আহি তাত বক্সিং শিকেহি লাভলীনা বৰগোহাঁই গোলাঘাট ডিষ্ট্ৰিক্টৰ এগৰাকী সুযোগ্য সন্তান তথা অসমৰ গৌৰৱ ভাৰতবৰ্ষৰ গৌৰৱ লাভলীনা বৰগোহাঁই আগলৈ আৰু আগবাঢ়ি যাওক লাভলীনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ